হেল্ল' হেল্ল'

হয় হয়

আচ্ছা আচ্ছা মনত পৰিছে হয় এতিয়া কয় মই অলপ ব্যস্ত কাৰণে কথাটো পাতিব পৰা নাছিলোঁ অ

হয় হয়

টো মানে হয় কওক

হয় হয় বৰ্তমান পৰিস্থিতি আৰু পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি ক'বলগীয়া হ'লে আ এনেকুৱা হৈছে এতিয়া যিহেতু আমি সকলোৱে জানো যে অসমত বা ভাৰতবৰ্ষত গ্ৰীষ্ম প্ৰবাহৰ নিচিনা ডাঙৰ ডাঙৰ ভয়ংকৰ প্ৰাকৃতিক বিপদ আহিব ধৰিছে চ' এই প্ৰাকৃতিক বিপদবিলাক যদি আমি আমি নিজে নিজে যদি আমি নোহোৱা কৰিবলগীয়া হয় তেতিয়াহ'লে আমি নিশ্চয় সকলোৱে গছপুলি ৰূপনকে আদি কৰি পৰিৱেশৰ ওপৰত বহু নিৰ্ভৰ কৰিবলগীয়া হয় অঁ যিহেতু আমাৰ বিদ্যালয়ত অ এতিয়াও এটা ইক' ক্লাব নামৰ এটা পৰিৱেশ সংস্থৰণ নামৰ এটা এটা এটা প্ৰচিডিঅ'ৰ আছে সেই প্ৰচিডিঅ'ৰটোৰ মতে বিভিন্ন ধৰণৰ গছপুলি ইয়াতে ৰোপণ কৰা হয় ছাত্ৰ ছাত্ৰীসকলে নিজেই গছপুলিৰ ওপৰত তেওঁলোকে নজৰ ৰাখে গছপুলি ধ্বংস হোৱাৰ ওপৰতো তেওঁলোকে নজৰ ৰাখে ইয়াৰ উপৰিও যিখিনি আমাৰ ইণ্টাৰনেচনেল যেনেকে বিশ্ব পৰিৱেশ দিৱসে হওক আদি যিবিলাক আমাৰ ইণ্টাৰনেচনেল ডে' আছে সেইবিলাকতো আমি বিভিন্ন ধৰণৰ প্ৰচেছ ৰাখোঁ যে বিদ্যালয়খনত কেনেদৰে আমি বিদ্যালয়খনৰ লগতে আমাৰ ওচৰ চুবুৰীয়া আমাৰ যিটো অঞ্চল আছে সেই অঞ্চলটোত কেনেদৰে আমি পৰিৱেশটো আমি এটা ভাৰসাম্য ৰক্ষা কৰিব পাৰোঁ এই সম্পৰ্কত আমি বিভিন্ন ধৰণৰ উন্নত মানদণ্ডৰ গছ গছনি ৰোপণ কৰা হয় অ তেনেকুৱা ধৰণৰ প্ৰচিডিঅ'ৰবোৰ আপোনাৰ চলি আছে ইয়াৰ উপৰিও আমাৰ বিদ্যালয়লৈ আপোনাৰ নিচিনাতো আৰু বহু মানুহে আমাক বহুত যিবিলাক আমাৰ স্বাস্থ্যসেৱী অৰ্গেনাইজেচনছ আছে তেওঁলোকে আমাক খবৰ ৰাখে যে এনেকুৱা ধৰণৰ ইণ্টাৰনেচনেল ডে' হওক চাইল্ড ডে' হওক বা জেণ্ডাৰ ডে' হওক এনেকুৱা ডে'বিলাকত পৰিৱেশৰ লগত সম্প্ৰতি ৰখা বা পৰিৱেশৰ লগত সামঞ্জস্য ৰখা কিছুমান আমাৰ এক্টিভিটিজ আমি পালন কৰোঁ ত' আমি এন এছ এছ ৰ ফালৰ পৰাও আমাৰ বিদ্যালয়ত তেনেকুৱা ধৰণৰ কেম্পিং কৰা হয় যে কেনেদৰে গছ পুলি ৰোপণ কৰা হয় আৰু স্বেচ্ছাসেৱকসকলে গছ পুলি ৰোপণৰ লগতে এই ধৰণৰ গছপুলিবিলাকত প্ৰকৃতিত ইয়াৰ ভূমিকা কি সম্পৰ্কে আমি বহু ধৰণৰ এতিয়ালৈকে কথোপকথন কৰিছোঁ ইতিমধ্যে বৰ্তমান আমাৰ বিদ্যালয়ত ইক' ক্লাব ইক' ক্লাব নামৰ এটা পৰিৱেশ অধ্যয়ন আৰু এটা ছাবজেক্ট আমি ওলোৱা হৈছে ত' এই টপিকটোৰ ওপৰত যিবোৰ গছপুলিত বেছিকৈ অক্সিজেন আমি পোৱা যায় সেই অক্সিজেন বেছিকৈ থকা গছপুলিবিলাকত আমি বেছিকৈ এম্ফেছাইজ কৰিছোঁ আৰু সেইবিলাকক আমি আমাৰ বিদ্যালয়ত ৰোপণ কৰিবলৈ আমি প্ৰস্তুতি হাতত লৈছোঁ

ক'ৰ প্ৰয়োজন হয় হয় হয়

বাধ্যতামূলক কৰিছে

নিশ্চয়ভাৱে যিহেতু কথা হ'ল বৰ্তমান সময়ত যিটো পৰিৱেশৰ অনুকুল পৰিস্থিতি সেই অনুকূল পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি ভাৰত চৰকাৰে হওক বা অসম ৰাজ্যিক শিক্ষা বিভাগেই হওক যি পৰিৱেশ সম্পৰ্কীয় যিটো শিক্ষা ব্যৱস্থা সেই শিক্ষা ব্যৱস্থা একেবাৰে প্ৰাথমিক পৰ্যায়ৰ পৰা বিদ্যালয়বিলাকত অন্তৰ্ভুক্তি যিটো পৰামৰ্শ প্ৰদান কৰিছে সেইটো সঁচাকৈ উল্লেখ কৰিবলগীয়া আৰু সেইটো সঁচাকৈ লেখত ল'বলগীয়া কাৰণ পৰিৱেশ পৰিৱেশ যিহেতু আমাৰ সকলোৱে পৰিৱেশটো আমাৰ আৰু তোমাৰ কাৰোঁ নহয় সকলোৱে যিটো পৰিৱেশৰ ওপৰত যেতিয়া সম অধিকাৰ আছে পৰিৱেশ ৰক্ষণাবেক্ষণ দিয়া যদি আমি বিদ্যালয়ত বিদ্যালয় পৰ্যায় যে আমি সৰু সৰু কণমানি শিশুসকলক পৰিৱেশৰ সম্পৰ্কে পৰিৱেশৰ গুৰুত্ব সম্পৰ্কে যদি আমাক আমাৰ যেনেকুৱা ধৰণৰ কোনো আমাৰ প্ৰেক্টিকেল যিটো আমাৰ প্ৰেক্টিকেল যিটো কাম তেওঁলোকক থিয়ৰীৰ উপৰি প্ৰেক্টিকেলৰ যিটো আমাৰ গুণগত শিক্ষা সেই শিক্ষাটো যদি তেওঁলোকক আমি প্ৰদান কৰিব পাৰোঁ এতিয়াৰ পৰাই কণমানি অৱস্থাৰ পৰাই তেতিয়া হয়তো তেওঁলোক যেতিয়া ডাঙৰ হ'ব বা তেওঁলোক যেতিয়া প্ৰাপ্তবয়স্ক হ'ব বা তেওঁলোক যেতিয়া ডাঙৰ হ'ব তেতিয়া তেওঁলোকেও বুজি উঠিব যে পৰিৱেশৰ গুৰুত্ব কেনেধৰণৰ ত' সেই সম্পৰ্কে সেই সম্পৰ্কে এই যিটো পৰিৱেশ সংৰক্ষণ বা পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় যিটো আমাৰ কাৰ্যসূচী এই কাৰ্যসূচীটো বিদ্যালয়ৰ পাঠদানত অন্তৰ্ভুক্তি হোৱাটো একেবাৰে লেখত ল'বলগীয়া আৰু অতি অতিকৈ গুৰুত্বপূৰ্ণ ই আমাৰ ছাস্ত ছাত্ৰ ছাত্ৰীসকলক বা আমাৰ শিশুসকলক বা আমাৰ সমাজৰ ব্যক্তিসকলক পৰিৱেশ সম্পৰ্কীয় যিটো শিক্ষা সেই শিক্ষাৰ মানদণ্ড অতিকৈ উন্নত কৰিব বুলি আমি আশা ৰাখিছোঁ ইয়াৰ লগতে আমাৰ বিদ্যালয়তো এনেকুৱা ধৰণৰ কিছুমান প্ৰ যিহেতু আমি এক্টিভিটিছ কৰিয়ে থাকোঁ যদিও সেই এক্টিভিটিছবিলাকে আমাক সহায় কৰিব যাতে বিদ্যালয়খনত এই পৰিৱেশ সম্পৰ্কীয় যিটো অধ্যয়ন সেই অধ্যয়নটো আমাৰ আমাৰ পাঠ্যক্ৰমত যিহেতু অন্তৰ্ভুক্ত হ'ব গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই সম্পৰ্কীয় কিছুমান কথাবৰ্তা তেওঁলোকে তেওঁলোকে জ্ঞাত হৈছে আৰু লগতে তেওঁলোক বেছিকৈ লাভান্বিত হ'ব যেতিয়া এই পাঠ্যসূচীটো আমাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ব হয় হয় হয়

ফেৰ মাৰিব পাৰিব হয়

অঁ ঠিক আছে বুজি কথাখিনিয়ে অতিকে আমি যোগাত্মকভাৱে চাব লাগিব আৰু এই বিষয়ত মই পৰৱৰ্তী আপোনাৰ লগত নিশ্চয় যোগাযোগ ৰাখিম আৰু আপোনালোকেও আমাৰ লগত যোগাযোগ ৰাখিব ঠিক আছে ঠিক আছে হ'ব